ৰেডিঅ' আগত যেতিয়া ৰেডিঅ' চলি আছিলে তেতিয়াতো অসমীয়া ভাষাটো ভাল পপুলাৰ চলি আছিলে তেতিয়া ৰেডিঅ'ত আমিতো অনাতাঁৰত ধুনীয়া বাতৰি হেৰি নিউজে হওক যিয়ে হওক চব অসমীয়া ভাষাতেই আমি শুনিবলৈ পাইছোঁ কিন্তু এতিয়া যেতিয়া টিভি চেনেলৰ বা এইবিলাক বাতৰিকাকত এইবিলাকৰ পপুলাৰিটি বাঢ়ি গ'ল তেতিয়াতো তাত অসমীয়া আমি বেছিভাগ আমি অসমীয়া ধাৰাবাহিক বা অসমীয়া নিউজ চেনেল কেইটাতে অসমীয়া ভাষাটো ব্যৱহাৰ দেখিব পাইছোঁ কিন্তু বাকীটো আৰু আন চেনেল ধৰা ডিষ্কভাৰী চেনেল বা যিকোনো চেনেলেই নহওক তাত বেছিভাগ হিন্দী বা ইংলিছ তেনেকুৱা ধৰণৰেই আমি ভাষাটো দেখিছোঁ তাতো আমাৰ একো হেৰি হোৱা নাই তথাপিও আমি অসমীয়া ভাষাটো আমি এই দুটা চেনেলতে ভালদৰে দেখিছোঁ বা চাইছোঁ আৰু আগৰটো কথাটো বেলেগই আছিল ৰেডিঅ'ৰ হেৰিটো এতিয়া যেতিয়া এইবিলাকৰ পপুলাৰিটি বাঢ়ি গ'ল এতিয়া আমি অসমীয়া ধাৰাবাহিক চাই বা কিবা হেৰি নিউজ চেনেলবিলাকৰ অসমীয়া বাতৰি এইবিলাকহে আমি অসমীয়া ভাষাটো পাইছোঁ এইবিলাকৰ হেৰিৰ পৰা আমাৰ কোনো তথাপি আমিয়ে নিজৰ অসমীয়া ভাষাটো আকৌ বেলেগ এটা চেনেলত সেনেকে পোৱাতো থাকিলে সেইটো বেছি হেৰি এটা হেৰি থাকিলে হয় তথাপিও আমি এতিয়া যিহেতু যুগৰ যিহেতু পৰিৱৰ্তন হৈছে সময়ৰ লগে লগে চবখিনি মিলাই খাপ খুৱাই আমি চলিবও লাগিব বা আৰু শিক্ষাৰো পৰিৱৰ্তন হৈছে অসমীয়া চেনেলটো কিছুমান ক্ষেত্ৰত আমি হেৰি কৰিলেও নহ'ব বা কিছুমানে ইংলিছ বা হিন্দীৰ বাহিৰেতো আসমীয়া কিছুমানে হেৰি কৰিবও নোৱাৰে আমি ইয়াতে একো হেৰি পোৱা নাই অসমীয়াটো ঠিক হেৰি একদম নাইকিয়া হৈ গৈছে সেইটোও আমি ক'ব নোৱাৰোঁ যিহেতু চলি আছে এতিয়া বৰ্তমানেও চলি আছে পিছলৈ এইটো চলি থাকিব বুলি আমি আশাও কৰিছোঁ কাৰণ সেইটোৱে হেৰাই যে যাব সেইটোও সঠিককে হেৰি নাই আৰু হেৰাই নেযায় সেইটো মই নিজ হেৰিৰ পৰা কৈছোঁ সেইটো যিহেতু আমাৰ মাতৃভাষা অসমীয়াৰ এটা হেৰি আছে গৌৰৱ আছে অসমীয়াটো আমি যিহেতু আমাৰ নিজস্ব এটা হেৰি আছে তথাপিও আমি ইংলিছৰ বা ইবিলাকৰ পৰা আমি বহুতখিনি আমি জ্ঞানো পাইছোঁ হিন্দী চেনেল বা ইংলিছৰ হেৰিৰ পৰা ধৰা বহুত নজনা কথা কিছুমান আমি বুজিব নোৱাৰাকে কিছুমান হেৰি সেইবিলাকৰ পৰা আমাৰ বহুতখিনি জ্ঞানো হৈছে ধৰা কিছুমান ইংলিছ ভাষাটো নেজানে অসমীয়া হিন্দীৰ হেৰিটো সেইবিলাকৰ ক্ষেত্ৰত লাগে বেলেগ আছে সেইটো কথাটো কিন্তু আমাৰ ক্ষেত্ৰত আমি এইটো অসমীয়া ভাষাটো আমি নিজৰ হেৰি মাতৃভূমিৰ ভাষা বুলি যিহেতু জ্ঞান কৰোঁ তথাপি এইটো ভালদৰে চলি থাকক সেইটোৱে হেৰি কৰিছোঁ কামনা কৰিছোঁ ঠিক আছে থ্যেংক ইউ